মই মোৰ ব্যৱসায়ত এতিয়ালৈকে বিজ্ঞাপনটো দিয়া নাই কিন্তু দিম বুলি ভাবিছোঁ আৰু ব্যৱসায়টো এই আৰম্ভ কৰিছোঁহে মানে বহুত সৰুকৈয়ে আৰম্ভ কৰিছোঁ আৰু পুঁজিৰো কথা এটা আছে সেইটো কাৰণে মানে এতিয়ালৈকে মই বিজ্ঞাপন দিয়া নাই তথাপিও মই ভাবিছোঁ বিজ্ঞাপন এটা দিলে ভাল হ'ব লগতে অলপ পুঁজিটো মানে শকত কৰি বা ডাঙৰ কৰি মানে ব্যৱসায়টোও যাতে ডাঙৰ কৰিব পাৰোঁ সকলোৱে যাতে জানে মইনো কি ব্যৱসায় কৰিছোঁ কেনেকুৱা কৰিছোঁ সেইটো এটা মই চিন্তা চৰ্চা কৰি আছোঁ মই ব্যৱসায়টোতো বৰ্তমান কাপোৰৰ কৰি আছোঁ মানে ধৰক আজিকালি মহিলাসকলে অসমীয়া সাজপাৰৰ প্ৰতি আজিকালি বহুত মানুহ উন্নত মানে চিন্তাধাৰাও হৈছে ধৰক অসমীয়া সাজপাৰ ব্যৱহাৰ কৰিবলৈও লৈছে সকলোৱে চাদৰ মেখেলাই হওক বা তেনেকুৱা আৰু আমাৰ বিশেষকৈ অসমীয়া মানৰ গামোচা গামোচাটো আমাৰ অতি প্ৰয়োজনীয় গামোচা চেলেং এইবিলাক এনেকুৱাবোৰ মানে মই আনি পেনে শিপিনী হতুৱাই বোৱাই আনি মই নিজে যাতে বিক্ৰী কৰিব পাৰোঁ আৰু সেই শিপিনীসকলকো উৎসাহিত কৰিব পাৰোঁ লগতে মই কাপোৰবিলাক বিক্ৰী কৰি মানে যাতে বজাৰলৈ উলিয়াই দিব পাৰোঁ বা মানে তেনেকৈ আৰু ধৰক নিজেও মই এটা উপাৰ্জনৰ পথো পালোঁ আৰু লগতে শিপিনীসকলকো মই মানে হেৰি দিলোঁ তেওঁলোককো মানে সেইকাৰণে ভাবিছোঁ আৰু যে মই অলপ মানে পুঁজিটো মানে শকত কৰি আৰু পইচাটো অলপ গোটাই মেলি ব্যৱসায়টো ডাঙৰ কৰিম বুলি ভাবিছোঁ আৰু মই মানে যাতে সকলোলৈকে মানে অসমৰ সকলো ঠাইলৈকে যাতে কাপোৰ কানি পঠাব পাৰোঁ সেইটোও চিন্তা কৰিছোঁ পাৰিলে বাহিৰলৈও মানে আমাৰ অসমৰ কাপোৰ কানি কিছুমান যেনে গামোচা হওক চেলেং বা চাদৰ মেখেলা অসমৰ বাহিৰতো আমাৰ বহুত অসমীয়া মানুহ আছে তেওঁলোকলৈও মানে যাতে পঠাব পাৰোঁ সেইদৰে মই অনলাইন যুগেই হওক বা কিবাকৈ বিজ্ঞাপন এটা দিয়াৰ কথা চিন্তা কৰিছোঁ আৰু আৰু মইতো ওচৰৰ কাৰোবাৰ বা প্ৰতিপক্ষজনক মই চাই বিজ্ঞাপন মই নিদিওঁ বিজ্ঞাপনটো দিলে মই সম্পূৰ্ণ নিজাকৈ দিম তেওঁলোকক মানে তেওঁলোকৰ যোগেদি নহয় আৰু বা তেওঁলোকক অনুসৰণ কৰি নহয় আৰু নিজাববীয়াকৈ মানে মই যাতে বিজ্ঞাপনটো দি মানে যাতে মই ব্যৱসায়টোক মানে বহুত আগুৱাই নিব পাৰোঁ মই সেইটোক মানে চিন্তা কৰি আছোঁ আৰু বৰ্তমান চাওঁ কিমান সফল হ'ব পাৰোঁ ভাবিছোঁ আৰু যাতে মই এইটোত মানে আগবাঢ়ি যাব পাৰোঁ আৰু